জীৱনত খেলৰ মহত্ব বুলি ক'বলৈ গ'লে খেলে আমাক শাৰীৰিক আৰু মানসিকভাৱে সুস্থ হৈ থকাত সহায় কৰে খেল হৈছে এটা ব্যায়ামৰ নিচিনা যিটো খেল এটা খেলিলে আমি আমাৰ হাত হওক ভৰি হওক যি নহওক মগজু হওক এইবিলাকৰ বেয়া প্ৰভাৱ নেপেলায় ভাৰতত খেলৰ বিষয়ে প্ৰচাৰ কৰিবলৈ হ'লে উঠি অহা নৱপ্ৰজন্মৰ কাৰণে আমি খেলৰ প্ৰশিক্ষণৰ ব্যৱস্থা কৰিব লাগিব তেওঁলোকে যাতে বাহিৰত খেলাৰ সুযোগ পায় তেওঁলোক যাতে ভালদৰে খেল খেলি আমাৰ অসমলৈ সুনাম কঢ়িয়াই আনিব পাৰে লগতে তেওঁলোকৰ যাতে এটা ভৱিষ্যত গঢ় লৈ উঠে